হেল্ল' ছাৰ হেল্ল' গুড ইভিনিং ছাৰ অঁ ছাৰ মই বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিত অধ্যয়নৰত হৈ আছো আৰু মোৰ আপোনাৰ মাজুলী বিষয়ক এখন ৰিচাৰ্ছ পেপাৰ লিখিব লগা আছিলে তৌ মোৰ তাৰ বাহিৰে তাৰবাবে মোক আপোনাৰপৰা অলপমান আইডিয়া লাগিছিলে বা অইন কেনেধৰণে লিখিম বা ক'ত ক'ত কি ধৰণে লিখিম যিহেতু আপুনি এই বিষয়ে ৰিচাৰ্ছ কৰি আছে মোক অলপমান যদি জনাব পাৰে মোৰ বাবে সুবিধাজনক হ'ব মাজুলীত মাজুলীত অঞ্চল বিষয়ক হওক সত্ৰ হওক যিকোনো তাতে সকলোবিলাক বিষয় যিহেতু অন্তৰ্ভুক্ত হৈ থাকিব আপুনি যিকোনো বিষয় বা কেনেধৰণে সেই সকলোবোৰ বস্তু সত্ৰসহ সামৰি ল'ব পাৰিম মোক জনাব পাৰিব নেকি

হয় হয় হয়

ঠিক আছে ছাৰ ধন্যবাদ বহুত বেছি ধন্যবাদ আপোনাৰ এই সহায়ৰ বাবে